মই অসমীয়া কোৱা বা লিখাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হোৱা নাই কিয়নো মই সৰুৰ পৰাই এখন অসমীয়া সমাজতে ডাঙৰ হোৱা ল'ৰা সেয়েহে অসমীয়া কোৱা বা লিখাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হোৱা নাই ইয়াৰ উপৰি মই অসমীয়া মাধ্যমৰ স্কুলতে মোক সৰুতে এডমিশ্যন দিছে এডমিশ্যন কৰাইছিল আৰু সেই অসমীয়া মাধ্যমৰ স্কুলতে মই বিশেষকৈ অসমীয়া ভাষাটো বেছিকৈ গুৰুত্ব দিয়া হয় অসমীয়া মিডিয়ামত ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ ইংৰাজী বিষয়টোত অধিক গুৰুত্ব দিয়া হয় সেই একেদৰেই অসমীয়া মাধ্যমৰ স্কু স্কুলত বা স্কুল বা নিকেতনত অসমীয়া ভাষাটোক প্ৰধানকৈ গুৰুত্ব দিয়া হয় আৰু সৰুৰ পৰাই যিহেতু অসমীয়া ভাষাতে কথা বাৰ্তা কথা কথা কোৱা লিখা আদি অসমীয়াতে কথা পাতিছোঁ গতিকে অসমীয়া কোৱা বা লিখাৰ ক্ষেত্ৰত কোনো তেনেকুৱা বিশেষ বাধাৰ সন্মুখীন হোৱা নাই